টিভি আৰু ইণ্টাৰনেট হোৱাৰ পৰা যিসকল বয়সস্থ লোকে আছে তেখেতেসকলৰ বাবে খুবেই সুবিধা হৈছে যিহেতু তেখেতলোকে ইমানটা বৰ এটা ওলোৱা সোমোৱা কৰি থাকিব নোৱাৰে ক'ৰবালৈ ঘপককৈ যাওঁ বুলিলে যাব নোৱাৰে যথেষ্ট বেমাৰ থাকে তেখেতৰ সেইবাবে নিজৰ ওচৰ চুবুৰীয়াতে হওক বা অকণমান আঁতৰৰে হওক সকলো খবৰবিলাক মোবাইলৰ জৰিয়তে ইণ্টাৰনেটৰ জৰিয়তে পাই থাকে আৰু নিজৰ পৰিয়ালৰ মানুহৰ লগতে ভিডিঅ' কলিঙৰ জৰিয়ে সকলোৰে ভালদৰে খবৰ লৈ থাকিব পাৰে আৰু টিভিটো হোৱাৰ পৰা তেখেতলোকৰ মানে যিহেতু অকলে অকলে বহি থাকে দিনটো হওক বা কিবা হওক ইমানটা কাম বন কৰিব নোৱাৰে বহি থকাই হওক এতিয়া টিভিটো হোৱাৰ পৰা তেখেতলোকৰ এটা মনোৰঞ্জনটোও ভাল হৈ থাকে আৰু তেখেতলোকৰ অকণ মনটোও ভাল লাগি থাকে তেনেদৰে টিভি আৰু ইণ্টাৰনেট হোৱাৰ পৰা মানে যিমান যি হ'লেও বয়সস্থ মানুহখিনিৰ কাৰণে খুব ভাল হৈছে